মই চ'ছিয়েল মিডিয়াত ফ'টো পোষ্ট কৰোঁ ইনষ্টাগ্ৰামতো পোষ্ট কৰোঁ ফেচবুকত পোষ্ট কৰোঁ হোৱাটছআপটো কেতিয়াবা ইষ্টেটাছত পোষ্ট কৰোঁ টুইটাৰতো পোষ্ট কৰোঁ ফটো চটোবোৰ মাৰি ভাল লাগে ফটো চটো ইডিতো কৰোঁ সেইটো কাৰণেও ভাল লাগে মানুহবোৰে চায়ো ভালে পায় মোৰো ভাল লাগে সেইকাৰণে পোষ্ট কৰোঁ ধুনীয়া ধুনীয়া জেগাত গৈ প্ৰাকৃতিক সৌন্দৰ্যবোৰ ফটো মাৰোঁ সেইবোৰ পোষ্ট কৰোঁ চৰাই চিৰিকটিৰ ফটো মাৰোঁ সেইবোৰো পোষ্ট কৰোঁ কেতিয়াবা বৰষুণ দিয়াৰ পাছত ৰামধেনু ওলায় ৰামধেনুৰ ফটো মাৰোঁ ফটো মাৰি সেইখনো সেইবোৰো পোষ্ট কৰোঁ ৰাতিপুৱা বেলি ওলাওতে যোনটো সৌন্দৰ্য আহে বা বেলিটো মাৰ যাওঁতে যোনটো সৌন সৌন্দৰ্য আহে সেইটো ফটো মাৰোঁ সেইবোৰো পোষ্ট কৰোঁ আৰু ফটো ইডিতো কৰোঁ ইডিট কৰিও ভাল লাগে ফটোবোৰ মানে মৰাৰ পাছত ডাইৰেক্ট পোষ্ট কৰি নিদিওঁ অলপ ইডিট কৰি আৰু অলপ ধুনীয়া কৰি তেনেকেও পোষ্ট কৰোঁ মানুহবোৰে চায়ো ভাল লাগে মোৰো ভাল লাগে সেইকাৰণে পোষ্ট কৰোঁ